আঠ লাখ আঠান্নবৈ হাজাৰ নশ বাৱন ছয় লাখ চৌৰান্নবৈ হাজাৰ পাঁচশ পঁয়ষষ্ঠি ন লাখ সাতান্নবৈ হাজাৰ পাঁচশ বাৱন চাৰি লাখ তিৰান্নবৈ হাজাৰ দুশ পঁচপন পাঁচ লাখ ছয় হেজাৰ দুশ বাইছ